নলবাৰী জিলাৰ বৰমা অঞ্চলৰ হেৰামজাৰ গাঁৱত মোৰ জন্ম আৰু এই জন্মৰ পৰিয়ালটো আমাৰ বৰ ডাঙৰ পৰিয়াল আছিল আমাৰ পিতাহঁতৰ তিনি ভাইৰ মাজত কেইবাটাও ল'ৰা ছোৱালী আমি যেতিয়া স্কুলত পঢ়ো আমাৰ পৰিয়ালৰ গোটেই মিলি চৌব্বিছ পঁচিছজনমান সদস্য আছিল গতিকে স্বাভাৱিকতে এটা ডাঙৰ পৰিয়াল আৰু এসোপামান ল'ৰা ছোৱালীৰ মাজত আমি ডাঙৰ হৈছিলোঁ গতিকে আমাৰ কোনে কাৰ ল'ৰা বা কোনে কাৰ ছোৱালী এই হেৰিটো নাছিলেই আজিৰ পৰিস্থিতিত যেনেকৈ ছিংগ'ল ফেমেলি হৈছে সেই সময়ত আমি তাত এই কথাটো অনুভৱেই কৰিব পৰা নাছিলোঁ গাঁৱৰ প্ৰাইমেৰী স্কুলত পঢ়িছিলোঁ চাপৰা প্ৰাইমেৰী স্কুল খোজকাঢ়ি যাব লাগে বেছি দূৰ নহয় কিন্তু স্কুলৰ হেৰি নাছিল ডেক্স বেঞ্চ নাছিল আমি ঘৰৰ পৰা এই ঢাৰি লৈ গৈছিলোঁ স্কুলত এই ঢাৰিত বহি পঢ়িছিলোঁ স্কুলত যদিও চাৰি পাঁচটা ক্লাছ স্কুলৰ শিক্ষক দুজন এজন শিক্ষকৰ অধীনত তিনিটামান শ্ৰেণীৰ আৰু এজন শিক্ষকৰ অধীনত তিনি তিনিটামান শ্ৰেণী গতিকে দুইজন শিক্ষককে শিক্ষকৰ তলতে গোটেই পিৰিয়ডৰ ভিতৰত প্ৰাইমেৰী স্কুলৰ পিৰিয়ডৰ ভিতৰত পঢ়িব পাইছিলোঁ আমাৰ সেই সময়ত মোৰ শিক্ষাগুৰু আছিল মই আজিও মনত পৰে হেৰি তলৰ শ্ৰেণীত আছিল ফটেৰ আলি ছাৰ আৰু ওপৰৰ শ্ৰেণীত আছিল আমিৰ আলী ছাৰ এই দুজন শিক্ষকৰ কথা এতিয়াও মনত পৰে তেওঁলোকে খুব মৰম কৰিছিল আৰু হেৰি যেতিয়া ওপৰৰ ক্লাছত অঁ ওপৰৰ ক্লাছত পঢ়ো তেতিয়া এই মোক হেৰি পাতিছিল স্কুলত প্ৰধানমন্ত্ৰী পাতিছিল স্কুলত প্ৰধানমন্ত্ৰী মানে স্কুলৰ যিটো ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী আছে তেওঁলোকৰ মোটামুটি শাসন কৰাৰ দায়িত্বটো প্ৰধানমন্ত্ৰীৰ ওপৰতে থাকে আমাৰ স্কুলৰ আৰু এটা মনত থকা কথা আছে কি স্কুলৰ চাৰিওফালে কলৰ বাগান কলৰ শাৰী আছিল আৰু কল যেতিয়া পকে আমি ল'ৰাবিলাকে কল যেতিয়া পুৰঠ হয় আমি ল'ৰাবিলাকে কল পাৰি আনো স্কুলতো ওলোমাই থৈ দিওঁ আৰু কল যেতিয়া পকে তেতিয়া এই থোক পকা কলৰ থোক নমাই আনি ছাৰসকলৰ তত্বাৱধানত আমি চব ল'ৰা ছোৱালীয়ে কল ভগাই খাইছিলোঁ এইয়া আমাৰ আছিল স্কুলীয়া জীৱন আৰু হেৰি নাছিল স্কুলৰ সময়ত প্ৰাইমেৰী স্কুলৰ সময়ত হেৰি নাই চেণ্ডেল পিন্ধা কথা মনত নাই এতিয়া যে ভৰি হাত ধোবৰ কাৰণে হাৱাই চেণ্ডেল আছে সেই সময়ত আমাৰ হাৱাই চেণ্ডেল নাছিল আমি ঘৰত ভৰি হাত ধোৱাৰ কাৰণে খৰম ব্যৱহাৰ কৰিছিলোঁ আৰু স্কুলত খালী ভৰি দি গৈছিলোঁ খালী ভৰি যোৱাৰ অসুবিধা নাছিল কাৰণ হেৰি নাই সেই সময়ত ৰাস্তা ৰাস্তা ঘাটবিলাকত শিল দিয়া নাছিল গতিকে এই বোকাৰ বা বনৰ ওপৰত খোজ কাঢ়ি যোৱাত অসুবিধা নাছিল তেনেকৈ আমাৰ শৈশৱ পাৰ হৈছে তাৰপিছত হেৰিত পাছ কৰিলোঁ এম ই স্কুল পাছ কি প্ৰাইমেৰী স্কুল পাছ কৰি ওচৰৰ দীঘেলী গাঁ ও দীঘেলী গাঁৱত এম ই স্কুল এখন আছিল সেই এম ই স্কুলত নাম লগালোঁ তাতে এটা হেৰি হৈছে তাতে এটা পৰিৱৰ্তন এটা হৈছে এই প্ৰাইমেৰী স্কুলত মোৰ যিটো নাম সেই নামটো মোৰ পচন্দ হোৱা নাছিল এই নাম লেখিবৰ কাৰণে মই নিজে যোৱা নাই দাদাই গৈছিল মই দাদাক কৈছিলোঁ দাদাক কৈছিলোঁ যে মোৰ নামটো পৰিৱৰ্তন কৰি দিবি বোলে কি দিম বোলে মোৰ নামটো গোপীনাথ শৰ্মা লেখি দিবি দাদাই কোৱা মতে স্কুলৰ চাৰ্টিফিকেটখনত যদিও পুৰণা আগৰ নামটো আছিল দাদাই হেডমাষ্টৰক কোৱাতে হেডমাষ্টৰে গোপীনাথ শৰ্মা এই লিখি দিলে আৰু এইয়ে হ'ল মোৰ শৈশৱৰ আৰম্ভণিৰ কথা